অঁ প্ৰজ্ঞানী ধেমাজি হায়াৰ ছেকেণ্ডেৰীত যে বিজ্ঞান সমাৰোহ হৈছে খবৰটো পাইছানে অঁ তাকেই এই আমাৰ এই বিজ্ঞানৰ ছাৰে কৈছিলে শইকীয়া ছাৰে আমাৰ স্কুলৰ পৰা মানে তোমাকে মোকে অংশগ্ৰহণ কৰিব কৈছিলে অঁ তাকে অঁ তাকে ছাৰে ক'লে দুইটাকে আলোচনা কৰিবলৈ তুমি কিবা টপিক ভাবিছিলানি অঁ বন ঔষধটো কিন্তু ভাল হ'ব বুজিছা অলপ কোনো নকৰা ইউনিক হ'ব তাকে অহা দেওবাৰে আমি লগ হ'ব পাৰোনি বাৰু দুইটা লগতে একেলগতে কৰিম বুলি ভাবিছোঁ অঁ ঠিক আছে নহ'লে দেওবাৰে লগ পাম অঁ আৰু এই তিনিটা ল'ৰা ল'ব কৈছিলে আৰু এজন কাৰোবাক দেওবাৰে পাৰিলে বি বিচাৰি ল'ম অঁ অঁ ঠিক অঁ অঁ ঠিক ঠিক আছে হ'ব দিয়া নহ'লে দেওবাৰে লগ পাম